মই ৰন্ধাৰ সময়ত প্ৰায় সকলোবোৰ সামগ্ৰীয়ে ব্যৱহাৰ কৰা হয় ধৰক যোনটো যি বস্তু ৰান্ধিবৰ বাবে যিটো সামগ্ৰীৰ প্ৰয়োজন তেনেধৰণে ওপৰত ডিপেণ্ড কৰোঁ প্ৰায় সকলোবোৰ মুক্তিয়ে ব্যৱহাৰ কৰোঁ বিশেষকৈ আমি ৰান্ধিব কিবা এটা বস্তু যোৱাৰ আগত পোনপ্ৰথমবাৰৰ বাবে বাচন বৰ্তন ধৰক আপুনি ভাতেই ৰান্ধিব বিচাৰিছে ভাতৰ বাবে কি বৰ্তন ধৰক প্ৰথমতে আহিব চা চাউল চাউল লাগিব পানী লাগিব আৰু ইম্প'ৰ্টেণ্ট আপুনি যদি প্ৰেচাৰ কুকাৰ বনাব বিচাৰিছে তেতিয়াহ'লে প্ৰেছাৰ কুকাৰ নহ'লে আপোনাৰ চচপেন নহ'লে ডেক্চি সেইকেইটা বস্তুৰ প্ৰয়োজন হয় মই প্ৰিফাৰ কৰোঁ মানে বিশেষকৈ গৰমৰ ক্ষেত্ৰত জড়িত হৈ থাকিবৰ কাৰণে ইমান সময় নাপাওঁ গতিকে প্ৰেচাৰ কুকাৰেই ব্যৱহাৰ কৰোঁ প্ৰেচাৰ কুকাৰ হকিংছৰ প্ৰেচাৰ কুকাৰটো গেছটো বহুত ল' ল' পা চাউল অনুসৰে পানীটো দি পেলাই তাত তেনেকৈ চাউল অনুসাৰে পানীটো দি পেলাই ধৰক চাউলটো বনোৱা হয় তাৰ বাহিৰে ধৰক চাহ বনাবৰ কাৰণে কি লাগিব আপোনাৰ বিশেষকৈ চাহ বনোৱাৰ আইটেম যেনে চাহপাত চেনি চচ চাহ বনোৱা চচ পানী এখন চেকনি চাহ চেকিবৰৰ বাবে তেনেধৰণে আকৌ ধৰক কেতিয়াবা খাব মন গ'ল ধৰক ৰেডিমেড বস্তু আনা যায় যেনে মেগী মেগী বনাবৰ কাৰণে বিশেষ প্ৰয়োজন খালি চচপেন এটা হ'লেই হ'ল চচপেনটোত ধৰক দুই দুই মিনিটতে এডভাৰটাইজো দিয়ে দিয় দুই মিনিটতে মেগী বনাওক দুই মিনিট নালাগে বাৰু তাতকৈ অকণ বেছিয়ে লাগে ধৰক পিঁয়াজ অকণ দিলে নিজৰ ইচ্ছা মানে নিজৰ সোৱাদ অনুযায়ী কেতিয়াবা কণী এটা দিওঁ কণী বই মেগী বনাই খালে যোনে যেনেকুৱা ভাল পায় আৰু মই তাৰপিছত আকৌ ধৰক মাছ বনাবৰ কাৰণে বিশেষকৈ আপোনাৰ মাছ বাচিবৰ কাৰণে এখন ময়দা লাগিব তাৰপিছত হালধি নিমখ মাছ কিহেদি বনোৱা যায় ধৰক আপুনি টেঙা খাব মন গ'লে শাকেদি খাব মন গৈছে নে লাও বিলাহী নে যে কালিয়া বনাব মন গ'লে এইখিনি প্ৰচুৰ প্ৰয়োজন হয় নিমখ হালধিটো সব বস্তুতে মেণ্ডেত্ৰিয়ে ধৰক চাউলটো বেলেগ প্ৰায় সব সকলোবোৰ বস্তুতে নিমখ লাগেই হালধি লাগিবই সেইকেইটা বস্তুটো প্ৰয়োজন হয় তাৰপৰা সেই এটা কেৰাহী তাৰপিছত চৌকাত বনাব মন গ'লে খৰি লাগিব অলপ ধৰক জুই জ্বলাবৰ কাৰণে এটা দিয়াচলায় তেনেকুৱা নিচিনা বস্তু কিছুমানৰ প্ৰয়োজন হয় যিখিনি মই সাধাৰণতে ব্যৱহাৰ কৰোঁ মাংস বনাব ধৰক তেনেধৰণে মাংস অকণ বনাব মন গ'ল কেতিয়াবা মাংস বনাব মন গ'লে আপুনি ধৰক মাংস চিকেন আনিলে চিকেন মটন আনিলে মটন পৰ্ক আনিলে পৰ্ক বা দাক আনিলে দাক যি ধৰণৰ মাংস খাই আপুনি আনি তাত ধৰক মছলা লাগিব সকলো ধৰণৰ মছলা মাংস বনাব গ'লে বিশেষকে মিট মছলা জিৰা গুড়ি জালুকৰ গুড়ি জলকীয়া গুড়ি বিশেষকৈ মানে জালুক জিৰাটো ঘৰৰ হ'লে পেকেটিঙতকৈ যদি গোটা জালুক জিৰাটো হয় সেইটো পিচি পেলাই জলকীয়া লগত যিটো মিক্স বনাই দিয়া যায় সেইটোত বেছি টেষ্টটো বাঢ়ে তাৰ বাহিৰে আপোনাৰ সেইখিনিতো লাগিলেই আৰু নিজৰ সোৱাদ অনুযায়ী মছলাখিনি লাগিবই কেৰাহী লাগিলে ধৰক তেনেকুৱা আৰু মানে বিশেষকৈ ছাগলী বনালে ঘৰত এক কেজি দুই কেজি ছাগলী বনালে মই এটা ভাবোঁ মানে মই যিটো ব্যৱহাৰ কৰোঁ অলপ ভাজি লৈ কেৰাহীত মানে প্ৰেচাৰত দি পেলাই দুই তিনিটা চিটি মাৰি লওঁ তেতিয়া মানে কম সময়ৰ ভিতৰতে ছাগলী মাংসটো আদিষ্ট হৈ যায় স্বাদিষ্ট আৰু যিটো খাই মানুহে ভাল পায় মানে তাৰপিছত তেনেকৈ ধৰক পোলাও বনাব হ'লে এটা চচ লাগে চচ লাগিব পোলাও বনাব হ'লে এটা চচ লাগিব কাজু কিচমিচ গোলাপ জল বহুত কালাৰিঙৰ কাৰণে বহুত ধৰণৰ বস্তু আছে তাৰপিছত আপুনি যেতিয়া কেতিয়াবা মিঠা খাবলৈ মন গৈ খীৰ বনাব লৈছে তাৰ বাবে এটা কি লাগিব তাৰবাবে এতিয়া আপুনি কিহত মন যায় এতিয়া চচতে বনাব পাৰি বিশেষকৈ আমাৰ অঞ্চলটো আমি চচতে বনাওঁ তাৰ বাবে চাউল চাউলটো ভাল কোৱালিটিৰ হ'লে খীৰটো খাই ভাল লাগে তাৰপিছত গাখীৰ লাগিব চেনি লাগিব কাজু কিচমিচ লাগিব তেনেকুৱা ধৰণৰ বস্তু কিছুমান লাগে ধৰক খীৰ বনাব হ'লে তাৰপিছত যদি আপুনি বিচাৰে ধৰক বেলেগ ধৰণৰ ধৰক ভাজি এখন যিখিনি আমি কওঁ সব মিক্স ভাজি মানে মিক্স ভাজি লেবৰা চব্জি সেইটো বনাবলৈ বন্ধাকবি ফুলকবি ৰঙালাও সকলো ধৰণৰ বস্তু যি মন যায় সেই দি পেলাই সাধ্য অনুযায়ী মছলা দি সেইবিলাক বনাই ভাল লাগে সেই তেনেকৈ বনালে আপোনাৰ মছলাখিনিৰ প্ৰয়োজন অনুসৰি যি বস্তু লাগে যি তেনেকৈ দিব পাৰে তাৰপিছত আপুনি যদি ভাবে আৰু কিবা ধৰণৰ ধৰক মাংসৰে বহুত ৰেচিপি আছে কেতিয়াবা চিকেন বাটাৰ মচলা বা চিকেন বাটাৰ মচলা বনালে আপুনি চিকেনৰ লগত বাটাৰ লাগিব ক্ৰীম লাগিব তেনেকুৱা ধৰণৰ বস্তু তাৰপিছত কেতিয়াবা সৰিয়হৰ লগত মাছ খাব মন গ'লেতো ভাপা মাছ বুলি কয় সেইটো এটা ৰেচিপি আছে সকলো বস্তুৰ লগত সকলো ধৰণৰ প্ৰয়োজনীয় বস্তুৱেই লাগে আপোনাৰ আইটেমখিনিটো দৰকাৰ হ'বই মই এতিয়া আপোনাৰ সকলোবোৰ বস্তুৱেই ব্যৱহাৰ কৰোঁ যিখিনি বস্তু ধৰক লাগে কটাৰী চামুচৰ পৰা আদি কৰি এতিয়া নিমখ হালধি গুটি গোটেই সমস্ত আৰু যিখিনি আমাৰ থলুৱাভাৱে লাগে বিশেষকৈ হকিংছৰ বস্তুবিলাক ভাল লাগে হকিংছৰ বস্তুবিলাক কম সময়ৰ ভিতৰতে হয় গতিকে হকিংছৰ বস্তুবিলাক মই ব্যৱহাৰ কৰোঁ বিশেষকৈ সেইটো কাৰণে হকিংছটো ভাল পাওঁ তাৰ বাহিৰে ধৰক আমাৰ সেয়া আৰু মানে কেতিয়াবা চৌকাত বনোৱা হয় চৌকাত বনালে জুইৰ ব্যৱস্থা হয় কেতিয়াবা ধৰক গেছত বনোৱা হয় গেছত হ'লে গেছৰ বস্তুখিনি লাগে আৰু কেতিয়াবা ইলেক্ট্ৰিক কুকাৰতো বনোৱা যায় সময় সাপেক্ষে